হয় বাইদেউ আপোনাৰ ওচৰত তামোল ওলাব নি বাৰু অ' অ' বুঢ়া তামোলৰ কিমানকৈ দি আছে অ' আৰু কেঁচা তামোল অ' অ' মোৰ মানে কাজ এটাৰ কাৰণে বুঢ়া তামোল বিশ পোণ মান লাগিছিল আৰু কেঁচা তামোল পাঁচ পোণ মান লাগিছিল হ'ব নহয় আপোনাৰ অ' কিমান অ' কিবা এটা মিলাই দিব আৰু অ' অ' মই নিজে যাম বাৰু আনিবলৈ অ' চাই চিতি দিব আৰু মইটো সৰহকেই ল'ম হ'ব মই অ' অ' মই গাড়ী লৈ যাম বাৰু আনিবলৈ কাইলৈ যাম অ' আপোনাৰ পেমেণ্টটো এতিয়া কৰিব লাগিবনে নে পিছত কৰিলেও হ'ব অ' অ' অ' হ'ব দিয়ক